চিনেৰিঅ' আপোনাৰ শিশুটীয়ে অতি সোনকালেই এবছৰীয়া হ'ব আৰু সেই উপলক্ষে আপুনি গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিৰে ভৰা এখন কিতাপ বনাবলৈ বিচাৰিছে বিশেষ অনুষ্ঠানটোৰ বিষয়ে লিখিবলৈ আপোনাক তেওঁলোকৰ জন্ম প্ৰমাণপত্ৰৰ প্ৰয়োজন একশ্বন কল্পনা কৰক যে আপুনি আপোনাৰ সন্তানৰ জন্মদিন উদযাপনৰ বাবে চিন্তা চৰ্চা কৰি আছে আপুনি গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিৰে ভৰা এখন কিতাপ বনাবলৈ বিচাৰে কিন্তু আপুনি তেওঁৰ জন্ম প্ৰমাণপত্ৰখনো দিব লাগিব জন্ম প্ৰমাণ পত্ৰ উলিওৱা প্ৰক্ৰিয়াটোৰ বিষয়ে খবৰ কৰক আৰু পঞ্জীয়ন কাৰ্যালয়ৰপৰা সেইখন বিচাৰিবলৈ প্ৰয়োজনীয় কথাবোৰ লিখি ৰাখক